ন তাৰিখ দুই মাহ দুহেজাৰ চৌব্বিছ পাঁচ তাৰিখ ছয় মাহ দুহেজাৰ ষোল্ল সাত তাৰিখ তিনি মাহ দুহেজাৰ ওঠৰ চৈধ্য তাৰিখ আঠ মাহ দুহেজাৰ তিনি পোন্ধৰ তাৰিখ ন মাহ দুহেজাৰ পাঁচ